হয় হয় কওক আপুনি আমাৰ তাত আপুনি ব্ৰয়লাৰ পাব খাচী পাব হাঁহ থাকিলে হাঁহ লাগিলে হাঁহো পাব আপুনি আপোনাক কি লাগে খাচী আৰু হাঁহ লাগিছিল ন আপোনাক কিমান লাগিছিল কিমান লাগে আপোনাক আপোনাক খাচী ত্ৰিছ কেজি আৰু হাঁহ পাঁচ কেজি ন হয় আপোনাক কেতিয়া মানে লাগে দাম আপোনাৰ খাচী হাঁহৰ দাম আপোনাৰ ছ আপোনাৰ ছশ টকাকৈ খাচী আপোনাৰ সাতশ আপোনাক আপোনাক খাচীটো কমাব আপুনি আপোনাক মই হয় হয় আপুনি ত্ৰিছ কেজি লয় যদি আপোনাক মই ছশ পঞ্চাছ টকাত মই পাৰ কেজিকৈ দিব পাৰিম আৰু হাঁহটো আপোনাৰ ছশ টকাটো তাত মানে অলপ কমাবলৈ অলপ অসুবিধা হয় তাকো মই কিবা এটা আপোনাক ধৰি দিম পাৰিম আপোনাক হ'ব আপুনি মোক

আপোনাৰ ঘৰ ক'ত ঘৰ নগাঁও ন আপোনাৰ ঘৰ পাথৰিত ন ঠিক আছে আমাৰ ইয়াত হোম ডেলিভাৰী চাৰ্ভিছো আছে আপোনাক যিমানখিনি মাংস লাগে কোন তাৰিখে লাগে আপুনি মোক জনাই দিলেই হ'ল আপোনাক ঘৰত হোম ডেলিভাৰী মই আপোনাক দি দিম ঠিক আছে ঠিক আছে অঁ অঁ ঠিক আছে ঠিক আছে হ'ব আপোনাক হোম ডেলিভাৰী দিম নাই নাই নালাগে নালাগে হৈ যাব ঠিক আছে হ'ব দিয়ক অঁ অঁ

ঠিক আছে ঠিক আছে অ'কে দি দিম হ'ব